এইয়া এই হেৰি কৰি আছো কাম কৰি আছিলোঁ ভালেই অঁ যাব লাগিব যাবানে অঁ অঁ অঁ যাব লাগিব এই আমাৰ হেৰিয়তে যাম আৰু গাড়ীতে যাম ওলাবা

অঁ নামটো কি আছিলেনো অঁ নামটো কিনো তাৰ ল'ৰাটোৰ অঁ অঁ অঁ

অঁ কোন আছিলে এই হেৰি নি গোবিন দাৰ ল'ৰাটো নেকি অঁ অঁ অঁ অঁ যাম ওলাম মই এই ভাতকেইটা বনাওঁৱে বাৰু অঁ অঁ অঁ যাব লাগিব এইজন অহা নাই পাবহি আৰু সোনকালে আহিব বাৰু এতিয়া হেৰি এই হেৰিয়ৰ কোনোবা এঘৰত সোমািছিলোঁ বুলি ফোন কৰিছিলে বাৰু

হয় হয়

নিব লাগিব আহক মই পাতিম এই আলোচনা কৰিম অঁ আলোচনা কৰিম আহক মই এতিয়া পাতি পেলাই যোৱাতো কৰিব লাগিব ল'ৰাটোক দেখুৱাবগৈ লাগিব তোমালোকৰ মাহঁত যাব নে কি অঁ অঁ হয় বাৰু ডাইৰেক্ট যিটো অঁ অঁ অঁ অঁ অঁ মই ক'ম বাৰু এইজনক হেৰি বোলো এহেঁতৰ ল'ৰাহঁতৰ মাকো যাব হেনো

অঁ অঁ অঁ অঁ অঁ হেৰিটো বিবেকটো ক'ৰ ল'ৰাই লৈছিলে অঁ অঁ ল'ৰাটো ক'ৰ তাৰেই নে

অঁ এতিয়া ভাত বনাইছানে কি অঁ সোনকালে হ'ব লাগিব অঁ অঁ

অঁ অঁ হয় অঁ

অঁ অঁ অঁ